হেল্ল' শৰ্মা দা অঁ বিহু পাতিছিলে নহয় অঁ কেন্দ্ৰীয় বিহু অঁ তাকে হয় আপোনালোকে ভাবিব লাগে যোৱাতোকলৈ মইনো এতিয়া কি ভাবিম ডাঙৰ কেইটাই চিন্তা কৰিলেহে সৰু কেইটাই ভাবিব অঁ বাবা দা অঁ অঁ কওকচোন অঁ হয় হয় আজিকালি বৰ ৰিক্সতো চুৰ তুৰেতো আজিকালি লক চক ভাঙি দিয়েতো হয় হয় সুবিধাটো অঁ তাৰপৰা মোৰ আমাৰ ঘৰৰ ওচৰতে নহয় মই গৈ সুধিমগৈ তাক বাৰু অঁ তাৰপৰা এতিয়া মা অঁ কওকচোন অঁ এতিয়া মানুহ ওপৰত নিৰ্ভৰ কৰিব মানুহ যেইটা যায় ভাড়াটো মানুহৰ প্ৰতি কমি আহিব আৰু তেতিয়া অঁ বাপীদাহঁতো যাম বুলি কৈ আছে বাপীদা ফটিকদাহঁত সব যাম বুলি কৈ আছে দহজনমান হ'ব ন' দহজনমান হ'লে মই তাক সুধি চাম আৰু কিমানকৈ পৰিব

ভাতটো ঘৰত খাই নাযাওঁ ভাতটো তাতে খাই আহিম কাৰণ দেৰি হ'বতো আমাৰ হেৰি পইচা পাতি ঘৰৰ পৰাই লৈ পেলাই আমি তাতে ভাতটো খাই ৰাতি আহিব পাৰিম ফাংশ্যন চাই পেলাই বজাত বৰ বেছি দেৰি নকৰোঁ হয় মই আজি বাবাদাৰ লগত কথাটো পাতিমগৈ বাৰু কিমান টকা কি কথা লয় অঁ অঁ তেতিয়াহ'লে হৈ যাব বাৰু হ'ব বাৰু দিয়ক